গ্ৰাম্য অঞ্চলত কৃষকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমস্যা কেইবাটাও আছে বিশেষকৈ আৰ্থিক সহযোগ আৰ্থিক সহযোগত তেওঁলোকক যথেষ্ট প্ৰয়োজন যদিও গভৰ্ণমেণ্টৰ কিছুমান স্কীম আছে সেইসমূহ মধ্যভোগীসকলৰ সহায়ত কৃষি কৃষকসকলৰ একেবাৰে ওচৰ নাপায়গৈ যেন লাগে অৱশ্যে কৃষকসকলৰ নিজৰো এই ক্ষেত্ৰত কিছু দোষ আছে যে তেওঁলোকে যেন আগবাঢ়ি আহি পোৱা বস্তুটো ল'বলেকো অকণমান এলাহ কৰে নহ'লে বা তেওঁলোকৰ অজ্ঞতাৰ বাবেই তেওঁলোকে আগবাঢ়ি নাহে আৰু বতৰ পৰিৱৰ্তন বতৰ পৰিৱৰ্তনটো অৱশ্যে এই শেহতীয়াকৈ অহা এটা সমস্যা শেহতীয়াভাৱে এইটো গোলকীয় তাপ বৃদ্ধিৰ বাবে যিটো পৰিৱৰ্তন হৈছে তাৰ বাবে কৃষকসকলে যথেষ্ট সমস্যা সন্মুখীন হৈছে কাৰণ এতিয়া ব বাৰিষা বুলিলে যিটোক কোৱা হয় সেই সময়ত বাৰিষা নহয় তাতকৈ পিছত হয় যি সময়ত ঠাণ্ডা দিন হ'ব লাগে সেইখিনি সময়ত নহয় শীতকালৰ বহুত পিছতহে শীত হয় এইবোৰে কৃষি আৰু কৃষকসকলক যথেষ্ট অসুবিধাত পেলায় কাৰিকৰী সহায়ৰ বিষয়েও ক'বলগীয়া আছে কাৰণ এতিয়া কি হয় যে কিছুমান দেশত কিছুমান ৰাজ্যত কাৰিকৰী দিশত যথেষ্ট আগবঢ়া যেনেকৈ পাঞ্জাৱৰ ক্ষেত্ৰত বা হাৰিয়ানাৰ ক্ষেত্ৰত কাৰিকৰীভাৱে কৃষকসকল আগবঢ়া হোৱাৰ বাবে তেওঁলোকৰ তাত সমস্যাটো কিছু যেন কম এনে ভাৱ হয় কৃষকসকলৰ আমাৰ ইয়াত মানে বিশেষকৈ অসমৰ দৰে যিসকল যিখিনি ৰাজ্য আছে তাত এই কাৰিকৰী ব্যৱস্থাটো ভালদৰে নোহোৱা বাবে কৃষকসকলে উৎপাদনত কিছু কম যথেষ্ট কম যথেষ্ট পিছপৰি থাকে আৰু কৃষকসকলক কিছু প্ৰশিক্ষণৰ প্ৰয়োজন যেন লাগে তেওঁলোকে আগবাঢ়ি নিজেও যাব লাগিব আৰু প্ৰশিক্ষণ দিয়া চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহেও আগবাঢ়ি আহি কৃষকসকলক প্ৰশিক্ষণ দিব লাগিব তেহে এই সম এই সমস্যাসমূহৰ সন্মুখীন ভালদৰে হৈ তাক নিবৃত্তি দিব পৰা যাব